অঁ কোনে ক'লে কৰোঁ বাৰু অঁ অঁ কোন জেগাৰ হয় অসুবিধাটো নহয় বাৰু এতিয়া কেইতাৰিখেমানে ধৰা এইটো কৰি দিব লাগে মানে ফটোগ্ৰাফাৰটো ঘণ্টা হিচাপতে হ'ব এতিয়া কেইঘণ্টা কৰিব লাগিব ধৰা অঁ এতিয়া ধৰা কিমান ঘণ্টা কৰি দিব লাগিব আকৌ ধৰা তিনি ঘণ্টা বা পাঁচ ঘণ্টা তেনেকৈ ধৰা দিনতীয়াকৈ কৰি দিব লাগিব এতিয়া কিমান ঘণ্টা আছে

অঁ অঁ এতিয়া ধৰক আপোনাৰটো যিটো মানে ফটোগ্ৰাফাৰ কৰি দিব লাগিব সেইটোতটো আপোনাৰ পিক্সাৰটো ভালেই দিব লাগিব চাগৈ অঁ ভাল পিক্সাৰ থকা মানে ভাল ভালকৈয়ে দিব লাগিব মানে অঁ তেতিয়া আৰু যিটো খৰছ কৰিব ধৰক সেইটো আৰু তেতিয়া তোমালোকে দিব লাগিব আৰু অঁ অঁ অধিকৈও দিব নালাগে আৰু যিটো হিচাবত চলিছে মানে সেই তেনেকৈয়ে দিলেই হ'ব আৰু অঁ অঁ হ'ব তেতিয়া ঠিক আছে